মই এটা কুৰ্টী অৰ্ডাৰ কৰিছিলোঁ কুৰ্টীটো বহুতেই ভাল আহিছে চাইজ মোৰ মতেই হৈছে মই আৰু তাৰ ৰংটো খুব ধুনীয়া কাপোৰটোও খুব কোমল হয় আৰু পিন্ধিবলৈ বহুত আৰাম গৰম দিনকেইটাত কুৰ্টীটোৱে আৰাম দিব বুলি আশা আছে দেখিবলৈও মৰম লগা আৰু তাত থকা যি ফুলটো সেই ফুলটো খুব ধুনীয়া